আমাৰ কলা শৈলী কিছুমান বৰ্তমান নাইকিয়া হৈ গৈছে কলা শৈলী আমাৰ হ'ল খেতিৰ সঁজুলি কিছু বৰ্তমান আমাৰ ইয়াত নাই যেনে নাঙল মানে আৰু হালোৱা গৰু এনেকৈ মানে কিছু বস্তু আমাৰ নাইকিয়া হৈ গৈছে এইবিলাক নাইকিয়া হোৱাৰ হোৱাৰ কথাও আছে যিহেতু আমাৰ এতিয়া খেতি কৰিবলৈ হ'লে এখনটে মেচিন আহিল ট্ৰেক্টৰ আহিল আৰু ঢা আকৌ ঢেঁকী নাইকিয়া হ'ল আমাৰ এতিয়া ধান বনাবলৈ এতিয়া কোনো ঘৰত মানুহৰ তেতিয়া ঢেঁকী বিচাৰিয়েই নাপায় তাৰ পাছত ধান বনোৱা মিল হ'ল সেই মিলত ধান বনাবলৈ যায় তাতে ধান বনাই চাউল আনিলেহে আমাৰ ঘৰত খাবলৈ পায় আগৰ আমাৰ মাইহঁতেতো ঢেঁকী দিয়েই চাউল উলিয়াইছিলে আজিকালি ঢেঁকী পাবলৈ নাই এতিয়া হাল বোৱা ক্ষেত্ৰতে হ'লেও নাঙলটো নাই মৈখন নাই এতিয়া ওখোনটো নাইকিয়া হৈছে গতিকে এইবোৰ সঁজুলি আমাৰ নাইকিয়া হৈ গৈ আছে এই সঁজুলিবিলাক আমাৰ সংৰক্ষণ কৰিবৰ কাৰণে কৰিবলগীয়া হৈ আছে আৰু কৰিবৰো দৰকাৰ হৈ আছে গতিকে আমাৰ সেই সংৰক্ষণ কৰি যদি নাৰাখে গতিকে আমাৰ কিছু ল'ৰা ছোৱালীৰ ভৱিষ্যত আমাৰ যিবিলাক ল'ৰা ছোৱালী আহি আছে নতুন প্ৰজন্ম সেইসকলক চিনাকি কৰি দিবলৈকে সেই কেইডোখৰ সংৰক্ষণ কৰি দিয়াটো থোৱাটো আমাৰ মানে ভাল হয় তেতিয়াহে তেওঁলোকে সেইখিনি বুজি পাব